অঁ তোমালোকে ফেশ্বন ডিজাইন ডিজাইন কৰা নেকি মানে শ্ব' কৰা নেকি অঁ মই মানে এগৰাকী ফেশ্বন ডিজাইনৰ হয় মোৰ কেইটামান ট্ৰেডিচনেল কালেকশ্যন আছিলে মোৰ হৈ তোমালোকে কাম কৰিব পৰা যাব নেকি

আমাৰ প্ৰগেমটো হ'ব শিৱসাগৰতে ঠিক কৰা হৈছে মুটামুটি খালী ডেটটো ঠিক হোৱা নাই কেতিয়া ঠিক হয় এতিয়া আগতীয়াকৈ এনাউচমেন্টটো কৰি লোৱা হ'ব তাৰ পিছত জনাই দিম বাৰু তোমাক অঁ হয় ঠিক আছে তেতিয়াহ'লে মই তেতিয়াহ'লে কনফাৰ্ম কৰি থ'ম তোমাৰ ঠিক আছে ঠিক আছে ধন্যবাদ